মই মোৰ অঞ্চলৰ ৰাজনৈতিক দল এ জি পি বি জে পি আৰু কংগ্ৰেছক জানো ৰাজনেতা হিচাপে ডক্তৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অখিল গগৈ আদিক চিনি পাওঁ তেওঁলোকৰ এজেণ্ডাসমূহ অৰ্থনীতি শিক্ষা চিকিৎসা আদি দিশৰপৰা সমাজক আগুৱাই লৈ যোৱা তেওঁলোকৰ এজেণ্ডাসমূহৰপৰা ব্যক্তিগতভাৱে মই একো সুবিধা নাপালেও সামাজিকভাৱে অন্য সকলোৱে পোৱা সুবিধাখিনিও মই উপভোগ কৰি আহিছোঁ